হেল্লো হয় আপুনি লিটিল ষ্টাৰ স্কুলৰ টিচাৰ হয়নে অঁ মই মানে আপোনাৰ চাৰি আলিৰ পৰাই কৈছোঁ মোৰ এই ছোৱালীজনী মানে এডমিশ্যন দিম বুলি ভাবিছোঁ তাকে মানে মই আপোনালৈ ফোনটো কৰিলোঁ জানিব বিচাৰিছোঁ স্কুলখন বা কেনেকুৱা কেনেকুৱা ধৰণৰ হয় মই এনেই হয় মই বাৰু মানে শুনিছোঁ খুব কিন্তু তথাপিও মানে মই আপোনাৰ লগত কথাটো পাতোঁ বুলি ভাবিছিলোঁ যিহেতু ছোৱালীজনী দিম ছোৱালীজনী মোৰ চাৰি বছৰ হৈছে আৰু হয় হয় মই মই স্কুললৈ যাম বাৰু তথাপি মই আপোনাৰ নাম্বাৰটো মানে পাই পেলাই ফোন কৰিলোঁ মানে বোলো অকণমান এই বিষয়ে জানিও লওঁ ঠিক আছে মই স্কুললৈ যাম বাৰু তাতে পাতিম দিয়ক